মই মই ভবা বৰ্তমানৰ এটা ঘটনা যিটো হ'ল যোৱা এপ্ৰিলৰ তেৰ আৰু চৌধ তাৰিখে যিটো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অসমৰ যিটো জাতীয় পৰিচয় বিহু সেই তাৰ তাক বিশ্ব দৰবাৰত এঘাৰ হাজাৰ নাচনি আৰু ঢুলীয়াই তুলি দিছে এইয়া এক আমাৰ অসমবাসীৰ বাবে এক বিশেষ গৌৰৱৰ কাৰণ তাত সেই অকল একে একেখন ফিল্ডতে একেলগে ইমান ইমান হাজাৰ শ শ শিল্পী শিল্পীয়ে একেলগে প্ৰদৰ্শণ কৰা এইটো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট হৈ গৈছে আৰু তাৰোপৰি একেখনি একেখিনি জাগাতে একেখিনি শিল্পীয়ে একেলগে বাদ্যযন্ত্ৰ বজোৱা সেইটোও তাৰ লগতে এটা ৱৰ্ল্ড ৱৰ্ল্ড ৰেকৰ্ড হৈ গৈছে যিটো আমাৰ বাবে গৌ আমাৰ বাবে বিশেষ এক গৌৰৱৰ কাৰণ বুলি ক'ব পাৰি আমাৰ বাপতিসাহোন অসমীয়া বিহুটি বিশ্ব দৰবাৰত তুলি দিবলৈ পাই আমি খুবেই গৌৰৱান্বিত আৰু বিহু আগুৱাই যাওক সেইটোৱেই আৰু